গ্ৰামাঞ্চলৰ আৰু নগৰীয়া অঞ্চলৰ খেলৰ মাজত আছে পাৰ্থক্য কিছু পাৰ্থক্য আছে যেনে টাউনৰ যিখিনি নগৰীয়া অঞ্চলৰ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকে সময়মতে এটা সময় নিৰ্ধাৰণ কৰি খেলিবলৈ যায় আৰু আমাৰ গ্ৰামাঞ্চলত সেইটো নহয় যে স্কুল ছুটীৰ পিছত ডাইৰেক্ট বেগটো থৈ ভাতকেইটা খাই খেলিবলৈ গ'লোঁ একেবাৰে গধূলি সময়লৈকে খেলি আহিছোঁ আৰু আমনি নলগাকৈ ঠিক তেনেকৈ গ্ৰামাঞ্চলত আকৌ পৰীক্ষাৰ পিছত আমি ৰাতিপুৱাৰ পৰাই খেলোঁ একেবাৰে গধূলিলৈকে ঘৰত গালি খায়ো কিন্তু টাউনৰসকলৰ কি কিছুমান সময় নিৰ্ধাৰণ থাকে এটা সময়ত যাব এটা সময়ত আহিব এইখিনি পাৰ্থক্য আছে আৰু তেওঁলোকে যিখিনি কৰে ধৰি লওক ক্ৰিকেট খেলে তেওঁলোকৰ কিনা ষ্টাম্প ব্যৱহাৰ কৰিব কিনা বেট ব্যৱহাৰ কৰিব জাৰ্ছি ব্যৱহাৰ কৰিব জোতা পিন্ধিব গ্ৰামাঞ্চলত সেইবিলাক নাই আজি জেওৰা খুটি পাইছে জেওৰা খুটিয়ে ষ্টাম্প বনাইছে কিবা কাঠ এটুকুৰা কাটি বেট বনাইছে বল এটা আনি খেলিছে তেনেকৈয়ে কোনোবা এটা ছাইডে ছটা ল'ৰা কোনোবা এটা ছাইডে সাতটা ল'ৰা কিন্তু টাউন এৰিয়াত কি হয় তেওঁলোকৰ এটা ৰুল ৰেগুলেশ্যনত চলে এফালে এঘাৰটা থাকিলে এফালে এঘাৰটা হ'ব সময় নিৰ্ধাৰণ থাকিব কিনা ষ্টাম্প থাকিব বেট থাকিব আৰু জোতা থাকিব তেনেকুৱা কিছুমান পাৰ্থক্য আহি পৰে মানে গাঁৱৰ যিটো মানে আমেজ এটা সুকীয়া আৰু নগৰৰ আমেজটো খেলৰ অলপ সুকীয়া সুকীয়া দেখা যায় তেনেকৈ গাঁও অঞ্চলত কিছুমান খেল এতিয়া মুকলিকৈ খেলিব পাৰে কাবাডিৰ পৰা আদি কৰি আপোনাৰ লুকা ভাকুৰ পৰা আদি কৰি ক্ৰিকেট আপোনাৰ ভলিবলৰ পৰা আদি কৰি সকলোখিনি মানে কোনো হেৰি নাই ধুনীয়া মুকলি পথাৰতো খেলিব পাৰে কিন্তু নগৰ অঞ্চলত ফিল্ডত গৈহে কিছুমান টাইম নিৰ্ধাৰণ থাকে সেই টাইমৰ মতে খেলিব পাৰিব এটা খেল আকৌ ঘৰত গুছি আহিব লাগিব তেনেকুৱা কিন্তু আমাৰ গাঁও অঞ্চলত সম্পূৰ্ণ বেলেগ আপোনাৰ যি মন যায় য'তে মন যায় মানে ধুনীয়া ফিল্ডত খেলাৰ সুবিধা আছে এইখিনিয়ে